পোহনীয়া চৰাই ব্যৱসায়ত মানুহে সন্মুখীন হোৱা কিছুমান সাধাৰণ প্ৰত্যাহ্বান হৈছে বেমাৰ আজাৰ সাপে খোৱা আৰু নেউলে খোৱা আৰু হেপাহে ধৰা এইবিলাক হ'লে আমি বিশেষকৈ যেতিয়া বেমাৰ আজাৰ হয় তেতিয়া আমি কীটনাশক কীটনাশক বা ধৰি লওক ভেকচিন আদিবিলাক দিওঁ আৰু বেমাৰ আজাৰ হ'লে আমি খাৰুৱা পানীও খোৱা হয় আৰু কেতিয়াবা যদি সাপে ধৰে সাপে ধৰে বা কণী খাবলৈ আহে তেনে ক্ষেত্ৰত আমি জাল দিওঁ ফিনাইল ছটিয়াও আৰু যদি নেউলেও যদি সাপ যদি নেউলে যদি খাবলৈ আহে তেনে ক্ষেত্ৰত আমি পিঞ্জৰা পাতোঁ আৰু ঠাণ্ডাৰ ছিজনত বিশেষকৈ আমি কুকুৰাবিলাক বা হাঁহবিলাক আমি গঁৰালৰ ভিতৰত বান্ধো আৰু পৰাপক্ষত আমি মাটি মাটিৰ ওপৰত অলপ তুঁহ গুৰি ছটিয়াই দিওঁ যেতিয়া তাতে তেওঁ সিহঁতি মানে অকণমান গৰমৰ উমটো পায় আৰু মই যদি কেতিয়াবা ক'ৰবাত দূৰলৈ ফুৰিবলৈও যাওঁ যদি থাকোঁগৈ তেতিয়া মোৰ ঘৰৰ জীৱ জন্তুবিলাক মোৰ মা দেউতা বা ভাইটি নহ'লে মোৰ স্বামীয়ে হ'লেও মোৰ জীৱ জন্তুবিলাকৰ যত্ন লয় আৰু তেওঁলোকে সময়মতে তেওঁলোকক সিহঁতক নিজৰ খাদ্যবিলাক দি থাকে হাঁহ কুকুৰাক ধান চাউল দি থাকে আৰু মোৰ ছাগলীজনী ছাগলীজনীকো ঘাঁহ দি থাকে আৰু সময়মতে সিহঁতক বান্ধেও গৰুকেইটা সময়মতে আনে আৰু সময়মতে সিহঁতক এৰালো দিয়ে অঁ মই জীৱ জন্তুসমূহৰ ক্ষেত্ৰত এটা বেয়া দুৰ্ঘটনাৰ সন্মুখীন হৈছিলোঁ কিয়নো মোৰ ঘৰ ৰাস্তাৰ কাষতে এদিন হঠাতে এখন গাড়ী আহি পিনি মোৰ গৰুটো মানে গৰু পোৱালিটো মানে খুন্দিয়ালে তেনেকৈ খুন্দিয়াওঁতে মানে ভৰি তাৰ পিছ ভৰিকেইটাত দুখ পালে সি দুখ পোৱাৰ ক্ষেত্ৰত মানে মই লগালগ হস্পিতেলৈ নিছিলোঁ মানে ভেকেনেৰি ডক্টৰৰ ওচৰলৈ তেতিয়া তেওঁ সোনকালেই মানে গৰুটো বেণ্ডেজ কৰি দিলে আৰু কিছুমান দৰব দিছিলে সময়মতে মই সেই গৰুটোক দৰবো খোৱাই আছিলোঁ আৰু সি পৰাপক্ষত এতিয়া ভাল হৈছেগৈ মই তাৰ যত্ন লোৱাৰ কাৰণে সি এতিয়া বৰ্তমান ডাঙৰো হ'ল আৰু হয়তো যদি সেইটো সময়ত যদি সি যদি সেই যত্নটো নাপালে হয় তেতিয়া সি হয়তো মৰি গ'লহেতেন এনেকুৱা এটা সময়ৰ এনেকুৱা এটা মানে বেয়া দুৰ্ঘটনাৰ বাবে মোৰ সেইদিনাখন বহুত দুখো লাগিছিল কিয়নো এনে এটা পৰ্যায়ত মানুহৰ হাতত ধন পইচাও বহুত প্ৰব্লেমো থাকে এনে আৰ্থিক পৰিৱৰ্তন সেইটো সময় নোহোৱাৰ বাবেই মই তাক সময়মতে তাৰ ট্ৰিটমেণ্টটো কৰিব পাৰিলোঁ কাৰণেই আজি সি এতিয়া বৰ্তমান জীৱিত অৱস্থাত আছে